কৃষকসকলে তেওঁলোকৰ জন্তুবোৰক নিৰাপদে ৰাখিবৰ বাবে প্ৰ'চেচিং ফেচিলিটি দিয়া ব্যৱস্থাসমূহ হৈছে গৰুৰ ক্ষেত্ৰত আঁঠুৱা তৰি দিয়া হয় মহে নাকামোৰিবৰ কাৰণে ব্ৰয়লাৰ কুকুৰাৰ ক্ষেত্ৰত ঠাণ্ডা নেপাবৰ কাৰণে লাইট ব্যৱহাৰ কৰা হয় আৰু গৰম দিনত ফেনৰ ব্যৱস্থা কৰা হয় ছাগলীৰ ক্ষেত্ৰত ছাগলীৰ ওখকৈ চাংঘৰ সাজি দিয়া হয় আৰু সদায় চাফ চিকুণ কৰি ৰখা হয় কুকুৰা পোহাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভেকচিন দি ৰখা হয় যাতে কুকুৰাটোৰ কোনো ধৰণৰ বেমাৰ আজাৰ বা কোনো ধৰণৰ ভাইৰাছৰ ভাইৰাছৰ সোমাব নোৱাৰে তাৰ উপৰিও বিভিন্ন ধৰণৰ ভেকচিন দি থকা হয় মাজে মাজে যাতে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে